আমি বেয়া বতৰৰ সন্মুখীন হৈছিলোঁ কাৰণ প্ৰথমতে বতাহ আহিল জুৰেৰে বতাহ বৈছে প্ৰবল বতাহ লগতে ঘূৰ্ণীবতাহ নিচিনা আহিছে তেতিয়া আমাৰ অৱস্থা মানে এনেকুৱা উপায়হীন হৈছে আমি কেনেকৈ যুঁজিম তেতিয়া আমি এজোপা ডাঙৰ গছৰ তলত থাকিলোঁ গছৰ তলত থকা পিছত ডাঙৰ বৰষুণ হ'ল বৰষুণৰ সন্মুখীন হৈছোঁ বৰষুণ কমেও দুঘণ্টা দিছে আৰু পাহাৰৰ পানী গেট খুলি দিছে তেতিয়া আমাৰ যথেষ্ট ভয়ৰ শংকা আহিল ওফ আমাক কি অৱস্থা হ'ব আমি কিয় হয় এনেকুৱা বতৰত আজি এই ৰাস্তাত সন্মুখীন হ'বলগীয়া হৈছে তাকে আমি সাতজনীয়া দলটোৱে আলোচনা কৰিলোঁ আৰু আলোচনা কৰাৰ পিছত তিনি ঘণ্টাৰ পিছত বৰষুণ এৰিল বৰষুণ এৰা পিছত আমাৰ সকলোৱে জ্বৰ পানী লগা কাঁহ এনেকুৱা ধৰণৰ হ'বলৈ ধৰিলে আৰু হোৱাৰ পিছত আমি লগত নিছিলোঁ জ্বৰৰ টেবলেট পেৰাচিটেমল পানী লগাৰ কাৰণে নাইচ আৰু ব্ৰেণ্ডেজ নিছিলোঁ কাৰণ কেনেবাকৈ পাহাৰত উঠোঁতে কাটিবও পাৰে সেইকাৰণে আমি বেণ্ডেজ লৈ গৈছোঁ তাৰ উপৰিও আমি কাঁহৰ কাৰণে কফ চিৰাপ নিছোঁ আমি গোটেইকেইজনে অলপ অলপকৈ খাই দিছোঁ খাই দিয়া পিছত ৰাতিটো তাতে থাকি দিলোঁ পুনৰ আমি আহিলোঁ অহাৰ পিছত আমাৰ সকলোৰে যেতিয়া ঘৰ পালোঁহি বহুত জ্বৰ হৈছে পানী লগা হৈছে আৰু আমি লগত নিছিলোঁ বমিৰ কাৰণে এভমিন টেবলেট নিছোঁ আমি তাৰ সেই টেবলেটো ব্যৱহাৰ কৰিছোঁ যাতে আমাৰ একো হ'ব নোৱাৰে আৰু আমি তাৰ প্ৰতিষেধক লৈছোঁ

পাহাৰৰ ওপৰত কেতিয়া কি হৈ যায় গম নাপায় কাৰণ আমি ইমান দূৰ ভ্ৰমণ কৰিছোঁ যোৱাৰ পিছত আমি টেবলেট লৈ গৈছোঁ এই ঔষধ নিয়াৰ পিছত ঔষধে আমাক যথেষ্ট কাম দিলে যেতিয়া আমি ঘৰ পালোঁহি তেতিয়া আমাক সুধিছে তহঁতি বতাহ ধুমুহাৰ বৰষুণৰ সন্মুখীন হ'লি নেকি আমি এনেকুৱা সন্মুখীন হৈছোঁ আমাৰ আপোনালোকক ক'বলৈ ভাষা নাই কাৰণ পাহাৰৰ গেট খুলি দিছে পানী আহিছে বতাহ আহিছে বৰষুণ আহিছে আমি গোটেই বিৱৰণ দিছোঁহি আৰু আমি কোৱাৰ পিছত আমাৰ পৰিয়ালৰ সদস্যবিলাকেও কৈছে আমাৰ গাৰ নোম শিয়ঁৰি গৈছে কাৰণ পাহাৰৰ নিৰ্জন ঠাইত গৈছ তাত পানী খুলি দিয়ে হঠাতে পাহাৰত বৰষুণ আহে ডাঙৰ বতাহ আহে ঘূৰ্ণীবতাহো আহিব পাৰে অলপ ঘূৰ্ণীবতাহ নিচিনা আহিছিল সেইটো কাৰণে আমি কৈছোঁ ঘূৰ্ণীবতাহে বহুত দিগদাৰ কৰে আমি যিডোখৰ ঠাইত ৰৈছোঁ ঘূৰ্ণীবতাহে পালে একো হেৰি নকৰে উৰুৱাই লৈ গুচি যায় ঘৰত আহি আমাক পৰিয়ালৰ প্ৰতিজন সদস্যই আমাক শুশ্ৰূষা কৰিছে কাৰণ আমি জ্বৰ কাঁহ আৰু পানী লগা এই বিশেষকৈ তিনিটা আমাৰ তাতে লাগি আহিল ঘৰত অহাৰ পাছত আমাক তেওঁলোকে ঔষধ দিছে ঔষধ দিয়াৰ পিছত আমাক হস্পিটেল নিছে চিকিৎসালয়লৈ নিয়ালৈ নিয়াৰ পিছত আমি এসপ্তাহ দিন জ্বৰত ভুগিলোঁ সেই এসপ্তাহত আমাৰ যথেষ্ট পইচাও খৰচ হৈছে কাৰণ আমাক জ্বৰ পানী লগা কাঁহৰ দৰবে আমাক নিৰাময় কৰিব পৰা নাই আমি পুনৰ নতুন ঔষধ আমাক দিবলগীয়া হ'ল প্ৰতিজন আমি কাৰণ সাতজনীয়া দলটোৱেই খাবলগীয়া হৈছে যথেষ্ট পইচা খৰচ হৈছে পইচা খৰচ হোৱাৰ পিছত আমি এসপ্তাহ ধৰি ওলাব পৰা নাই আমি নিজৰ কৰ্তব্যত ব্যস্ত হ'ব পৰা নাই সেই এসপ্তাহ দিন আমি ঘৰতে কটাইছোঁ আমাৰ যথেষ্ট জমা পইচা খৰচ হৈছে সেই ঔষধ খাওঁতে তাৰপিছত দহ দিনৰ পিছত আমি পুনৰ নিজৰ কৰ্তব্যত ওলাই গৈছোঁ ইজনে সিজনলৈ কথা পাতিছোঁ তহঁতি কেনেকৈ আছ মই তেতিয়া কৈছোঁ মই অলপ ভাল পাইছোঁ আৰু মই নিজৰ কামত ওলাই আহিছোঁ কাৰণ মোৰ ব্যৱসায় আছিল আৰু ব্যৱসায় কামত মই গৈছোঁ তেওঁলোকেও তেতিয়া কৈছে আমি যাব পৰা নাই তই যথেষ্ট ভাল পাইছ যাব পাৰিছ আমাৰ আৰু কমেও পোন্ধৰ দিন লাগিব তাৰপিছতে আমাৰ আৰু ডাক্তৰেও আমাক সময় দিছে পোন্ধৰ দিনমান অন্তত ঔষধ খাব লাগিব আৰু অলপ বাচি কুচি খাব লাগিব কাৰণ পাহাৰৰ জ্বৰ পাহাৰীয়া জ্বৰটো যথেষ্ট ক্ষতিকাৰক কাৰণ পাহাৰত এবিধ জ্বৰ আছে যাৰ নাম মেলেৰিয়া বুলি কয় সেই মেলেৰিয়া যদি লাগি আহে মেলেৰিয়া লাগি আহিলে এই ভাল হ'বলৈ যথেষ্ট দিন লাগে কাৰণ মেলেৰিয়া বেজী পাবলৈ অলপ কঠিন আছে য'ত বৰ্ডাৰ এৰিয়া বৰ্ডাৰ এৰিয়াত মেলেৰিয়া বেজী ফাৰ্মাচিবোৰত থাকে আমাৰ প্লেনছত বৰকে নাথাকে সেইও এটা সন্মুখীন আকৌ পাহাৰৰ বৰ্ডাৰ এৰিয়ালৈ যাওঁতে এদিন লাগে এই এদিনৰ পিছতহে আমি সেই বেজীটো পাওঁ যিটো বেজী আজিও মনত আছে মোৰ কুইনাইন বুলি কয় কুইনাইন বেজী যেতিয়া দিয়ে তেতিয়াহে মেলেৰিয়াটো অলপ আঁতৰে আৰু সেই মেলেৰিয়াটো হোৱাৰ পিছত যথেষ্ট মানুহটো শক্তিহীন হৈ পৰে শক্তিহীন যেতিয়া হয় অন্য বেমাৰে আকৌ আগুৰি ধৰে তাৰ বাবে আমি যথেষ্ট হেৰি ল'ব লাগে আমি যত্ন ল'ব লাগে কাৰণ যত্ন লোৱাৰ মূলতে হ'ল মেলেৰিয়া যাক কয় সেই জ্বৰবিধ যথেষ্ট ভয়ংকৰ জ্বৰ সেইকাৰণে আমি খোৱা বোৱাত অলপ গৰম বস্তু খোৱাবলগীয়া হয় মাছ মাংস এইকেইটা খাবলগীয়া হয় মেলেৰিয়া হ'লে মাছ মাংস কিনি খাবলৈ যাওঁতেও যথেষ্ট অৰ্থ লাগে এই অৰ্থ খৰচ কৰিবলৈ হ'লেও আমাৰ যথেষ্ট প্ৰয়োজন আৰু লগৰকেইজনে পোন্ধৰ দিনৰ পিছত নিজৰ ব্যৱসায় মন মেলিলে আৰু ইজনে সিজনক ক'লে মই ভাল পালোঁ ব্যৱসায় কৰিবলৈ ওলাই আহিছোঁ তেতিয়া আমাৰ গোটেইকেইজনৰে মন ভাল লাগিল

দলত থকাকেইজনে যথেষ্ট সন্মুখীন হ'ল এই সন্মুখীন হোৱাৰ ফলত ইজনে সিজনৰ বুজ ল'লে আৰু বুজি পোৱাৰ পিছত কৈছে আমি যথেষ্ট গোটেইকেইজনেই দুৰ্বল হৈ গ'লোঁ দুৰ্বল হোৱাৰ পিছত আমি যথেষ্ট ভিটামিনযুক্ত খাদ্য খাব লগা হ'ল এই ভিটামিনযুক্ত খাদ্য খাবলৈ যাওঁতে অৰ্থৰ প্ৰয়োজন কাৰণ মেলেৰিয়া জ্বৰে যথেষ্ট আমাক ক্ষতি কৰে সেইবোৰ কাৰণে আমি যথেষ্টখিনি খাবলগীয়া হৈছে এইখিনি খাবলৈ যাওঁতেই আমাৰ অৰ্থৰ প্ৰয়োজন কাৰণ যিকোনো কামতে মানুহক অৰ্থ লাগিবই ঔষধ খাবলৈ ফুৰিবলৈ যাবলৈ যথেষ্টখিনি অৰ্থৰ প্ৰয়োজন সেয়েহে আমি পুনৰ ভাবিছোঁ ঔষধ ল'বলৈ মানুহৰ অৰ্থ লাগিবই অৰ্থ নহ'লে আমি ঔষধ কিনিব নোৱাৰোঁ কাৰণ প্ৰতিটো বেমাৰতে ঔষধ লাগে আৰু আমি পিছৰ প্ৰজন্মকো আহি কৈছোঁ যে তোমালোকে ক'ৰবাত ফুৰিবলৈ গ'লে সদায় যিখিনি প্ৰিলিমিনেৰি মানে ঔষধ সেইখিনি লৈ যাব জ্বৰৰ টেবলেট পানী লগা বমি আৰু কাঁহৰ সেইকেইটা ঔষধ লৈ যাব আপোনালোকে তেতিয়া কোনো ঠাইতেই বিপদত নপৰে অকণমান জ্বৰ হ'লেই পানী লগা হ'লেই এটি খাই দিব আপোনালোকৰ যথেষ্ট লাভ হ'ব আনৰ সহায় ল'ব নালাগে এইখিনিকে কৈ মই মোৰ জনাইছোঁ